মই ফুটবল খেলোঁ মই ফুটবল খেলি ভাল পাওঁ মই এতিয়া বৰ্তমান এ চি বি স্পৰ্টচ ক্লাবৰ সৈতে খেলি আছোঁ মই সেই খেলৰ নিৰ্দিষ্ট স্থান বুলি ক'বলে গ'লে আমাৰ চন্দ্ৰপুৰ এ চি বিৰ এটা নিজা গ্ৰাউণ আছে তাতে আমি প্ৰেক্টিছ কৰোঁ আৰু অফিচ বুলি ক'বলে গ'লে আপোনাৰ অসম বিজুলী ভৱন যিটো তাৰ নিৰ্দিষ্ট স্থান হয়